হয় মই যে বাতৰি চাওঁ বাতৰি তাৰমানে সদায় বাতৰি আমি এনেকুৱা ধৰণৰ চাওঁ যেন গোটেই ফেমেলিটো একেলগে বহি যেন আমি বাতৰি চাব পাৰোঁ বাতৰিত সেই শিৰোনামাবিলাক যেতিয়া আমাৰ ভাল ভাল আহে তেতিয়া আমাৰ সদায় আনন্দ লাগে ভালপাওঁ সমাজৰ মাজত আমাৰ বহুত ধৰণৰ ভাল ভাল কথা আমি জানিব পাৰো দেশ বিদেশৰ কথা আমি বাতৰি চাই জানিব পাৰোঁ বা আমি ৰাস্তাই ঘাটে যদি ক'ৰবাত কিবা এক্সিডেণ্ট হয় সেইবিলাক আমি জানিব পাৰোঁ এক্সিডেণ্টৰ কথা জানিব পাৰোঁ ক'ত কেনেকুৱা খবৰবিলাক কি ধৰণে আহিলে আমি টিভিতে আমি ঘৰত বহি চাব পাৰোঁ আমাৰ সুবিধা হয় আমি গোটেই ফেমেলিটোৱে তাৰমানে আমি আলোচনা কৰিব পাৰোঁ এতিয়া ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ খাই মদ খাই ভাং খাই এইবিলাক খাই ক'ত কেনেকৈ কি হৈছে সেইবিলাকৰ খবৰ পাই আমি নিজকে আমি পেৰেণ্টছ হিচাপে আমি কিছুমান দায়িত্ব ল'ব পাৰোঁ আমাৰ ল'ৰা ছোৱালীক শিকাবও পাৰোঁ বুজাবও পাৰোঁ যে এনেকুৱা হৈছে তেনেকুৱা হৈছে আমি গতিকে গোটেইখিনি কথাই আমি বুজাই দিব পাৰোঁ আৰু আমি এতিয়া ছোৱালীবিলাক ওলাই গ'লে কোনোবাফালে ৰাস্তাই ঘাটে যেতিয়া ওলাই যাব তেতিয়া ছোৱালীৰ বহুত ধৰণৰ অসুবিধা হয় নিচাযুক্ত খোৱা ল'ৰা ছো ল'ৰাবিলাকে বহুত ধৰণৰ অপব্যৱহাৰ কৰে এইবিলাক বস্তু আমি যেতিয়া টিভিত নিউজত দেখো তেতিয়া আমাৰ নিজকে আমাৰ অনুভৱ হয় আমি আমাৰ ল'ৰা ছোৱালীক কেনেকুৱাকৈ সাৱধান কৰি ৰাখিম এইবিলাক কথা আমি সদায় চিন্তা কৰোঁ যে আমি গাৰ্জেন হিচাপে আমি সদায় ভালকৈ ৰাখিব পাৰিলে আমি বাতৰিত আমি এইবিলাক বস্তু দেখি শুনি আমি ক'ব পাৰোঁ আমি টিভিত বহিয়ে আমি নিউজত আমি গ'ম পাওঁ যে দেশ বিদেশত আমি খেল ধেমালি কেনেকুৱা হৈ আছে কোনে কেনেকুৱা বিজয় হ'ল কেনেকুৱা ধৰণৰ স্বৰ্ণ পদক পালে কোনে ৰূপৰ পদক পালে কোনে কি পালে আমি গোটেইখিনি বস্তু আমি ঘৰত বহিয়ে চাব পাৰোঁ আমাৰ কোনো কষ্ট নহয় আমি বাহিৰৰ কোনো অসুবিধা নাপাওঁ আমি তেনেকুৱা ধৰণেৰে আমি নিউজ চাই ভালপাওঁ খেল ধেমালি খেলা ল'ৰা ছোৱালীক আমি সুবিধা দিব পাৰোঁ ক'ত কেনেকুৱা কিবা কৰিলে আমি নিউজটো চাইয়েই আমি গ'ম পাওঁ যে অমুক জেগাত আমি এডমিচন দিলে আমাৰ ল'ৰাটো ভাল এটা খেলুৱৈ হ'ব পাৰিব সেনেকুৱা এটা নিউজ আমি যেতিয়া দেখা পাম তেতিয়া আমি প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালী কাৰণে আমি নিউজ চাই আমি বহুত সুবিধা পাওঁ নিউজত আমি এনেকুৱা ভাল ভাল খবৰ চাবলৈ বিচাৰোঁ যেনেকুৱা এক্সিডেণ্ট বা বলৎকাৰ কেছ এইবিলাক আমাৰ চাবৰ কাৰণে ইচ্ছা নাই আমি ভয় খাওঁ এইবিলাক বস্তু দেখিলে সদায় সমাজৰ মাজত ভাল হৈ থাকিলে আমি বহু ধৰণৰ আমি সুবিধা পাওঁ আমি চৰকাৰৰ ফালৰপৰা কিছুমান আঁচনি ব্যৱহাৰ কৰে সেইবিলাক দিয়ে আমি সেইবিলাক চাব পাৰোঁ চাই আমি নিজকে আমি আমাৰ ডকুমেণ্টছবিলাক আমি দিব পাৰোঁ দি আমি আমাৰ সুবিধা আমি ল'ব পাৰোঁ আমাৰ বাতৰিত আমি বহুখিনি সুবিধা আমাৰ কাৰণে ভাল আমি ফেমেলিটো গোটেইখিনিয়ে আমি সুবিধা গ্ৰহণ কৰিব পাৰোঁ বাতৰি চাইয়ে